অঁ কওকচোন বাৰু হেল্ল' অঁ কওকচোন বাৰু অঁ কালি মাছ মাৰিব যাব ওলাইছে মাছ মাৰিব যাব নেকি অঁ তাকেতো তাকেতো আমাৰো বোলে এনেকে বোলে বাইহতেঁ বোলে মাছ মাৰিলে বহুতে বোলে মাছ মাৰি আছে বোলে এতিয়া আমিও ল সেই এতে আমাৰ এতে এই জামৰ কাষত এই জখৰাইত এ মাৰিব আহিছে এই মাছ আছে এংকে মাছ মাৰিলে মাছ পোৱা যাব এনেকে জাল ছাল লৈ এনেকে কোনোবাই বোলে আমাৰ এতে বোলে কোনোবা কোনোবা যাব ৰুদ্ৰহাঁত ৰিংকুহাঁত এনেকে বহু গিতা মানুহ যাব আৰ যায় কিনে এই মাছটো মাৰি পাৰিলে এনেকে সমানে ভাগ কি কি লৈ মানে কি আৰু জাল জাকৈ খালেই লব লাগিব আৰ এনেকে লৈ মাছ মাৰিব দিনটোৰ কাৰণে ওলাই যাম যিহেতু মাছ মাৰিব যাব লাগিব আৰু যদি যায় কালি অঁ এনেকে গৈ অঁ গোটাই মোখাই লগ হৈ গ'লে ভাল লাগিব দেচোন মাছ গিটা মাৰিও

হেল্ল' অঁ তই পিছে ওলাবি পিছে এনেকে লগে ভাগে এনেকে মাছ মাৰিব যাম আৰু

আৰু দিনটো যাম টিফিন চিফিন ল'বা আকৌ অঁ টিফিন চিফিন ল'বা লগগিটাকো ক'বা কথাটো গোটেই দিনটোৰ কাৰণে যাম যেতিয়া আৰু এটা খাৱা লৱা কৰি একেলগে মাৰিম আৰু তাতে মাছ মাছ মাৰি পেলে সেংকে আহিম আৰ অঁ অঁ অঁ অঁ যাবি আকৌ লগে ভাগে অঁ অঁ অঁ সেইটো অঁ অঁ অঁ ন অঁ অঁ অঁ অঁ অঁ অঁ পৰহি যাব বোলে মা অঁ অঁ অঁ অঁ অঁ আচ্ছা আচ্ছা অঁ অঁ অঁ অঁ হ'ব দে পিছে এনকে এনকে লগ হৈ ওলে ওলেলিয়ে হ'ল আৰ পৰহি যাব বোলে মাছ মাৰিব অঁ অঁ অঁ অঁ